ক'ভিড নাইণ্টিন মহামাৰীৰ ফলত সকলোৰে বহুতো সমস্যা সন্মুখীন হৈছিল বিশেষকৈ যিসকল পৰিয়ালৰ লোক দূৰ দূৰণিত আছিল সেই লোকসকল পাছত নিজৰ ঘৰলৈ আহিব পৰা নাছিল আৰু বহুতে নিজৰ নিজৰ মানুহক হেৰুৱাবলগীয়া হৈছিল দূৰণিতে থাকি ময়ো মেট্ৰিক পাছ কৰিয়ে ফুৰিবলৈ গৈছিলোঁ আৰু তেতিয়াই ক'ভিড নাইণ্টিন সংক্ৰান্তৰ সমস্যাৰ সৃষ্টি হৈছিল তাৰ ফলত মই তিনিমাহ বাহিৰতে থাকিবলগীয়া হৈছিল আৰু ঘৰলৈ আহিব পৰা নাছিলোঁ যেতিয়া ক'ভিড নাইণ্টিনৰ সমস্যা অকণমান কমিবলৈ ধৰিছিল তেতিয়াহে মই ঘৰ ঘৰলৈ আহিছিলোঁ ইয়াৰ ফলত বহুতৰে বহুতো সমস্যা হৈছিল নিজৰ আপোনজনক হেৰুৱাইছিলে কিছুমানে আৰু বহুতে এই ঘৰলৈ আহিব পৰা নাছিলে সেইকাৰণে বিচ এই ক'ভিড নাইণ্টিনে বহুতো সমস্যাৰ সন্মুখীন হৈছিল